আমি ঘৰত বিভিন্ন ধৰণৰ পনীয় প্ৰস্তুত পনীয়া বস্তু প্ৰস্তুত কৰা কৰিব পাৰো তাৰে ভিতৰত আমি প্ৰথমতে চৰবতটো ধৰক বনাব পাৰি তাৰে পিছত নেমু টেঙাৰ চৰবত বনাই খাব পাৰি আৰু বিভিন্ন ধৰণৰ ফল আনি তাতে বিভিন্ন ধৰণে প্ৰস্তুত কৰিব পাৰি চৰবত আকাৰে কিছুমান এচিদ জাতীয় বস্তু দি সংৰক্ষণ কৰিও ৰাখিব পাৰো আৰু ধৰক চৰবতবিলাক থৈ বেলৰ বেল এটা উত্তম মানে খাদ্য আমাৰ বেল ফলটো বহুত ভাল গেছৰ কাৰণে বহুত উপকাৰ বেলৰ বেল মানে চৰবত কৰিও খাব পাৰি আৰু ঘৰত মানে বেলটো উলিয়াই এই পানী মিক্স কৰি এনে লগে লগেও মানে চৰবত আকাৰেও খাব পাৰি আৰু বেলৰ চৰবত বহুত বেছি দিন সংৰক্ষণ কৰি থৈ হেনেকেনু খাব পাৰি বহুত উপকাৰ হয় আৰু বিভিন্ন ধৰণৰ চৰবতৰ লগতে আমি ধৰক ব্যঞ্জন যিটো আমি ভাতৰ লগত এটা আঞ্জা বনাই খাওঁ জোল কৰি খাওঁ জোল বুলিয়ে কওঁ আমি পানীয়টো জোল বনাই মানে হেৰি ঔ টেঙাৰ ধৰক জোল মানে খাব লাগিলে ঔটো সিজাই ফেলে খছি এই জোল মাছেদিও বনাই খাব পাৰো আৰু কেইথেনবা তাৰমানে ঔটো কাটি সিজাই হেনেকান দালিত দিওঁ হেনেকেন দালিত মানে দিলেও এটা ভাল চেণ্ট ওলায় দালিৰ জোলটো মানে গন্ধ ওলায় তেনেকৈ খাব পাৰি তাৰপিছত ধৰক টেঙাৰ আঞ্জা এই ধৰক জোল কৰি মিক্সিত মাৰিও আমি এনেকৈ মাছে দি জোল বনাই খাওঁ পনীয়া কৰি এনেকৈ বিভিন্ন ধৰণে জোল টেঙা কৰিও খাব পাৰি আৰু যিটো কলৰ বাকলি আছে সেই কলৰ বাকলিটো পুৰি তাৰ হেৰি কৰো জোল বানাও জোল বনাই কলৰ বাকলিটো খাৰ কৰি খাৰ কৰি যিটো মানে এটা পনীয় হয় বস্তুটো গৰম পানীত দি কলৰ বাকলিটো পুৰি পনীয় কৰি যিটো পানী হয় সেইটো মানে মাছেদি ৰান্ধি জোল কৰি খাব পাৰি এইটো খালে বহুত উপকাৰ হয় আৰু আজিকালি আমাৰ অসমীয়া খাদ্য সংস্কৃতিত এই খাৰ টেঙাটো আছেই এইবিলাক মানে খালে বৰপেটাত বিশেষকৈ বৰপেটাৰ মানুহে খাৰখোৱা বুলি এটা নামো আছে বৰপেটাৰ মানুহৰ খাৰখোৱা অসমীয়া অসমীয়া বুলিও এটা কয় বৰপেটাৰ মানুহে খাৰ টেঙা এইবিলাক জোল প্ৰায়ে মানে খাদ্যৰ লগত ব্যৱহাৰ হয়েই গতিকে আমি বিভিন্ন ধৰণে পনীয় বস্তুবিলাক খাব পাৰো আৰু বিভিন্ন ধৰণৰ এই ধৰক চাহ কফি এই কফিটো ধৰক চাহও চাহটো আমি বিভিন্ন ধৰণে প্ৰস্তুত কৰি খাব পাৰো পানীয় বস্তু বেলৰ সুঠি কৰি যিটো শুকান কৰি থৈ গুৰি কৰি খাওঁ সেইটো চৰবত বনাই খাব পাৰো আৰু চাহপানী খাব পাৰো বেলৰ আৰু এই যিটো অৰ্জুন গাছৰ ছাল আছে অৰ্জুন গাছৰ ছালটো শুকাই ফেলে বটলত সংৰক্ষণ কৰি থৈ যিটো আমি চাহপানী খাওঁ পনীয় হিচাপে সেইটো আমি ঘৰতেই প্ৰস্তুত কৰি তেনেকৈ খাব পাৰো তাৰপিছত ধৰক তুলসীৰ পাত তুলসীৰ পাত পাতবিলাক আনি শুকাই পেলে ধুনীয়াকৈ থৈ দি চাহ বনোৱাৰ সময়ত চাহ কৰা সময়ত তাতে তুলসীৰ পাত কিছু দি উতলাই যিটো মানে এটা তুলসীৰ মানে এটা হেৰিটো উঠে মানে পৰিমাণটো তাতে উঠি যায় তুলসীৰ যিটো চেণ্ট আৰু যিটো গোন্ধ তুলসীৰ পানীত মানে উতলাই থাকিলে উঠি যায় সেইটো চাহৰ নিচিনা খালে বহুত মানে বেমাৰৰ পৰা হাত সাৰিব পাৰি কাঁহ চৰ্দি জ্বৰৰ পৰা তুলসীৰ পাতটো বহুতেই উপকাৰ হয় বায়ু প্ৰদূষণৰ পৰাও বায়ুৰ পৰাও তুলসীৰ পাতে দি আমি বহুত সকাহ পাওঁ তুলসীৰ পাত খালে আৰু ধৰক ৰঙা চাহ যিটো আমাৰ ফিকা চাহ বুলি কয় ৰঙা চাহ চাহপাতটোৰ সলনি এই বস্তুবিলাক আমি ব্যৱহাৰ কৰিব পাৰো যিখিনি উপকাৰ হয় মানুহৰ স্বাস্থ্যৰ কাৰণে যিবিলাক উপকাৰ আজিকালি বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে মানুহে চেনি নাখায় আৰু এই বস্তুবিলাক যিবিলাক ঔষধীয় বস্তুৰ কথা ক'লো মই তুলসী অৰ্জুন চাল আৰু অৰ্জুন চাল তাৰপিছত বেল এনেকৈ কিছুমান বস্তু তাৰমানে এই সংৰক্ষণ কৰি থৈ চাহৰ নিচিনা ৰাতিপুৱা খালী পেটতে খালে বহুত উপকাৰো পোৱা যায় গতিকে বিভিন্ন ধৰণে আমি পনীয় প্ৰস্তুত কৰি পনীয় খাদ্যৰ লগতে এনেকুৱা শুকান কিছুমান বস্তু সংৰক্ষণ কৰিও আমি খাব পাৰো যাতে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকে আৰু বেমাৰ আজাৰৰ পৰা বেমাৰৰ পৰা ভাল ফল পাব পাৰো কিছুমান আমি ঘৰুৱা পনীয়া প্ৰস্তুত কৰি আৰু বজাৰৰ যিখিনি এচিদ জাতীয় ৰাসায়নিক বস্তু দি প্ৰস্তুত কৰে সেইবিলাক নাখাই তাৰমানে এনেহেন ধৰণৰ বস্তু আমি ঘৰুৱাভাৱে প্ৰস্তুত কৰা বস্তু দি খালে বহুত উপকাৰ পোৱা যায় গতিকে মানুহে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ আগতে মানে বা বজাৰৰ পৰা কিনি আনি খোৱাৰ পৰিৱৰ্তে এনেকুৱা ঘৰুৱা ধৰণে প্ৰস্তুত কৰি খালে বহুত উপকাৰ হয়